মচলা পিচিবলে মানে আমাৰ গাঁৱৰ মহিলাসকলে যেতিয়া বিয়া হওক কাজ হ'ল তিতেন মানে একেলগে যায় যাই পেলাই আঞ্জা পাচলি যিয়ে আছে চব চব কুটে তাৰে লগতে মছলা হওক আদা নহৰু বটা হওক বা জলকীয়া হওক ৰঙা জলকীয়াৰ গুড়ি হওক বা কেঁচা জলকীয়াৰ গুড়ি হওক চব গোটাই আমি একেলগে পিচে মানে কিছুমানে খুন্দোনাত পিছে কিছুমানে ঢেঁকীত পিচে মানে একেলগে আৰু মানে যাতে কাৰো মানে ধৰক সব হেৰি মানে সময়টো মানে পটককে হৈ যায় বা যদি কাজ এখানত কিমান মানুহ আহে সেই হিচাপেও বহুত মচলা লাগে সেইকাৰণে আমাৰ গাঁৱৰ মহিলাসকলে যেতিয়া কাজৰ ৰাতিপুৱাই যায় যাই কিনে চব চব কাম কৰে মানে মচলা কাটা শাক পাচলি মাছ মচলা বটা শাক পাচলি কাটাৰ পৰা চবখিনি কৰে যাতে সোনকালে হয় সোনকালে হৈ যায় কামটো তাৰপিছত যাতে ঘৰৰ মানুহে ইমান অসুবিধা নাপৱে সেই হিচাপত মানে মচলাখিনি বটে আৰু মানে যাতে কামখিনি হৈ যায় মচলা ধৰক যিকোনো আৰু যেনেকে মই ক'লো আদা নহৰু বটা হওক জলকীয়া হওক তাৰপিছত জিৰা বটা হওক গৰম মচলা হওক চবখিনি মানে একেলগে বটে কিছুমানে মিক্সিতো কৰে য'ত মানে সুবিধা আছে মানে সুবিধা নাই সেইগিলাখানে ঢেঁকীত কৰে কিছুমানে ডাঙৰ খুন্দোনাত কৰে সেনেকে পাট পটত কৰে সেনেকুৱাকে কৰে আৰু চবে লগ হৈ একেলগে কৰলি সোনকালে হয়ো ভালো হয় সেইকাৰণে যিমান পাৰে সোনকালে হ'বাক ল'গি মানে মহিলাখিনিয়ে সহায় কৰি দেই গাঁৱত ইতেনক ল'গি বাৰু এনেকুৱা একো সুবিধা হোৱা নাই যি মচলা কিবা কিবি ব্যৱহাৰৰ কাৰণে কিন্তু মচলা বটে অকল কাজ কাৰখানা বা বিয়া হওক সবাহ হওক য'ত মানে কি ভাত খুওঁৱা হয় বা এনেকে বহুত কিবা কিবি দৰকাৰ হয় বস্তু সেনেকে মানুহবিলাকক সহায় কৰি দিয়ে গাঁৱৰ মহিলাবিলাকে যাই যাতে ঘৰৰ মানুহে বহুত দিগদাৰ নাপ'ৱে এইটো এটা ভাল সুবিধা কাৰণ কিয় এখান ঘৰে গোটেইখিনি মানুহে অকলে চব কাম কৰবা ন'ৰে সেইকাৰণে গোটেইখিনি মানুহক কামখিনি কৰি দিয়ে মচলাখিনি বটি দেই আৰু মচলা বটাৰ কাৰণে বহুত সময়ো লাগে যিহেতু বহুত মচলা থাকে আদা নহৰু চেলোৱা হওক জলকীয়া বটাই হওক বহুত সময় গুচি যায় আৰু বহুত বেছিকে লাগে সেইকাৰণে যদি গাঁৱৰ মহিলাখিনিয়ে একেলগে কৰে বহুত কম সময়তে হৈ যায় সেইটো এটা ভাল সুবিধা আৰু যে মচলাখিনি বটলি মানে কি যিমানে মানে অলপ ভালকে বটাৰ লগতো কথা আছে সেইকাৰণে একেলগে কৰলি সোনকালেও হয় ভালকেও হয় যদি কোনোবাই কিবা নাজনে আকৌ কোনোবা এটাই জানে সেই হিচাপে সেনে সেনেকুৱাকে অনুসৰণ কৰি কিনে মচলাটো ভালকে বটবা পাৰে ৰঙা জ্বলা গুড়িটো ভালহে বহুত আঞ্জা চাঞ্জাত ৰঙা জ্বলা গুড়ি দিয়া হয় সেইকাৰণে এইটো মহিলাগিলাকে একেলগে কৰে ৰঙা ৰঙা জ্বলা গুড়িটো কৰে খুন্দোনাত কৰে কিছুমানে মিক্সিত কৰে মিক্সিত আচলতে বহুত মচলা ব্যৱহাৰ কৰলি মিক্সিটো অকণমান দিগদাৰ হয় সেইকাৰণে বেছিভাগে ঢেঁকীত কৰে ডাঙৰ ডাঙৰ খুন্দোনা থাকে গাঁৱত সেইগিলাখনত কৰে সেনেকে কৰলি ভাল হয় আৰু আদা নহৰু হওক বা কেঁচা জলকীয়াও কিছুমানে খুন্দে যাতে কাজ কাৰখানাত আঞ্জাত দিবৰ কাৰণে হওক চবতে হওক আৰু দালি তৰকাৰী চবতে হওক আৰু যাতে ভাল হয় সেইকাৰণে মচলাটো খুন্দে আৰু বহুত মচলাৰ দৰকাৰ হয় কাৰণ কি কাজ এখনত বহুত মানুহ হয় ত' সেই হিচাপে বহুত বেছিকে মানে আঞ্জা চাঞ্জা বনবা লাগা হয় সেই হিচাপে আঞ্জাৰ পৰিমাণ হিচাপে মচলাটো বহুত বেছি লাগে একলাই এখন ঘৰে মানে সেইখিনি কৰবা অলপমান দিগদাৰ হয় সেইকাৰণে মানে মানে গাঁৱৰ মহিলাগিলাকে যাই পেলাই সেইখিনি সহায় কৰি দিয়ে